যোৱাকালি শংকৰৰ দোকানৰপৰা হেডফোন এডাল আনিলোঁ গম পাৱনে হেডফোনডাল বহুত বেয়া হেডফোন দিলে দামটোও বহুত বেছি লৈছিলে ভাবিছিলোঁ ইমান দাম লৈছে হেডফোনডাল ভাল চাগৈ কুৱালিটীটোও ভাল সেইকাৰণে লৈ আহিলোঁ আহি ঘৰত চাৰ্জত দিলোঁ হেডফোনডাল গৰম হৈ গ'ল তাৰপিছত মাতটোও কিবা ফাটি ফাটি গৈছে স্পষ্ট নহয় মাতটো এফালে গৰম হৈ যায় হেডফোনডাল কিবা মানে বহুত বেয়া আহিলে ভবা নাছিলোঁ ইমান বেয়া আহিব বুলি ঘূৰাইহে দিমগৈ আৰু হেডফোনডাল সিহঁতৰ দোকানৰপৰা আৰু নানো বুলিয়ে ভাবিছোঁ আৰু বেলেগে আনিব বুলি ক'লেও আৰু নানিবহে ক'ম ইমান বেয়া হেডফোনডাল দিব নালাগিছিলে আৰু চিনাকি দোকান ভাবিছিলোঁ ইহঁতেনো কিয় বেয়াডাল দিব কিন্তু লাষ্টত ওলোটাহে হ'ল বেয়া হেডফোনডালহে দিলেগৈ বহুত প্ৰবলেম দিছে দেই হেডফোনডালে